আমাৰ গাঁৱত বাৰ্ষিক মেলাটো প্ৰতি বছৰৰ গৰু বিহুৰ দিনাখনি গাঁৱৰ ৰাইজে গা গৰুক গা পা ধুৱাই গধূলি কি কয় গোহালিলৈ গৰুবিলাক আনি ধূপ ধূনা জ্বলাই লাউ পিঠা লাউ পিঠা দীঘলতি মাখিলতিৰে কোবাই তাৰপিছত চাকি তাকি জ্বলাই পানি নামঘৰত গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে গৈ নামঘৰত ঘাট মাৰে বিহুৰ হুঁচৰি হুঁচৰি ধৰে তাৰ পিছদিনাখনি সেই সেইটো সিমানটোতে থৈ পিনে পিছদিনাখনি দিনত এক তাৰিখৰ দিনাখনি কি কৰে গাঁৱৰ ৰাইজে মিলিত হৈ পথাৰলৈ যায় পথাৰত তাতে মানে প্ৰতিযোগিতা পাৰে প্ৰতিযোগিতাত ল'ৰা ছোৱালীবিলাকক এশ মিটাৰ চাৰিশ মিটাৰ তেনেকৈ দৌৰ মাৰিবলৈ দিয়ে হাই জাঁপ লং জাঁপ সেইবিলাকো খেল খেলায় তাৰ তেনেধৰণে কৰি মেলি অঁতাই তাৰ পৰা আকৌ গধূলি সময়ত আকৌ ফাংচন পাতে বিহু গীত দিয়ে বিহু নৃত্য গাবলৈ দিয়ে প্ৰতিযোগিতা হৈ যায় তেতিয়া সেই তাত জেং বিহু সেনেকুৱা বিলাকতে পাতি অঁতাই পানি আৰু তেনেধৰণে মানে সেইটো বাৰ্ষিক মেলাটো পাতে মোৰ দিনত কি হৈছে মই এনেকে দৌৰ মাৰোঁতে হামলুটি খাই মানে ইজনীয়ে সিজনীৰ টনা টনি কৰে মই আগবাঢ়োঁ মই আগবাঢ়োঁ বুলি কৈ পানি টনা টনি কৰোঁতে পৰি গৈছিলোঁ পৰি গৈ মোৰ সেইটো স্মৃতি আজিও মনত আছে তেনেধৰণে মুঠতে আমি বহুত আনন্দ উল্লাহেৰে হেৰি কৰি থকা আৰু সেই পৰম্পৰাগত হেৰিটো আজি পৰ্যন্ত আছে তেনেধৰণে মানে প্ৰতি বছৰে আমাৰ খেলাটো হৈয়ে থাকে বাৰ্ষিক মেলা এই ধৰণে পা পালন কৰা হয় আমাৰ ইয়াত